জীৱনত মই আটাইতকৈ বেছি কিহক মূল্য কৰোঁ আচলতে সঁচা কথা ক'বলৈ গ'লে জীৱনত মই আটাইতকৈ বেছি কৰ্মক মূল্য কৰোঁ কাৰণ কৰ্ম কৰিলেহে মানুহে সফলতা লাভ কৰে কৰ্ম কৰিয়েই মানুহে সকলো ইন সকলো ধৰণে আগুৱাই যাব পাৰে কৰ্ম কৰি মানুহে ভাল কাম কৰিব পাৰে বা ভাল কাম কৰি মানুহে ভাল হ'ব পাৰে বেয়া কাম কৰিলে মানুহ বেয়া হ'ব পাৰে কিন্তু কৰ্ম কৰি মানুহে সফলতা অৰ্জন সফলতাও লাভ কৰিব পাৰে আৰু বিফলতাও লাভ কৰিব পাৰে কৰ্মই মানুহক জয়ী কৰে বা কৰ্মই মানুহক বিজয়ীও কৰে কিন্তু ভাল কৰ্ম কৰিলে ভাল ফলাফল লাভ কৰে আৰু বেয়া কৰ্ম কৰিলে বেয়া ফলাফল লাভ কৰে মানুহ জাতিটো হেনেকুৱাই ভাল কৰ্ম কৰিলে ভাল ফলাফল লাভ কৰিব আৰু বেয়া কৰ্ম কৰিলে বেয়া ফলাফল লাভ কৰিব যিহেতু মোৰ কৰ্মক নিজৰ মূল্যৱান নিজৰ মূল্য বুলি ভাবোঁ কৰ্মক মই মূল্য বুলি ভাবোঁ সেইকাৰণে মই তাৰ বিষয়ে অলপমান ক'ব খুজিছোঁ যে কৰ্মই মানুহক কেনেধৰণে আগুৱাই নিব পাৰে তাৰ বিষয়ে মই অলপমান ক'ব খুজিছোঁ যদি আপুনি এটা ভাল কৰ্ম মই ভাল কৰ্মৰ বিষয়ে ক'লোঁ যদি আপুনি এটা ভাল কৰ্ম কৰিব যায় যিমানে যি কষ্ট নহওঁক বা যিমানে যি বিপদ নাহক বিপদজনক বা সংকট বিপদজনক সংকট নাহক বা কষ্ট হওঁক যিমানে যি নহওঁক কিয় কিন্তু আপুনি যদি ভালদৰে কৰ্মটো কৰি যাব পাৰে তেতিয়াহ'লে জীৱনত এদিন নহয় এদিন ভাল ফলাফল লাভ কৰিবই আপুনি এদিন নহয় এদিন ভাল ফলাফল পাবই আৰু কষ্টৰ ফল মিঠা বুলি এষাৰ কথাই আছে যেতিয়া আপুনি এটা ভাল কৰ্ম কৰিব বহুত বছৰ ধৰি বা বহুত দিন ধৰি আপুনি যদি তাত ভালদৰে কৰ্ম কৰিয়ে আছে কিন্তু তাত আপুনি ভাল ফলাফল লাভ কৰা নাই আপুনি কোনো দিনেও হাৰ মানি নাযাব হাৰ মানিলে আপুনি বিজয়ী হ'ব কাৰণ যি মানুহে হাৰ মানে তেওঁ কেতিয়াও আগুৱাই যাব নোৱাৰে সেইকাৰণে আপুনি যি কৰ্মই নহওঁক ভাল কৰ্ম কৰিলে সদায় আগুৱাই যাবই কৰ্মটো যিমানে ডাঙৰ নহওঁক কিয় সৰু হ'লেও আপুনি যদি মন দি কৰ্মটো কৰে তেতিয়াহ'লে আপুনি এদিন নহয় এদিন সফল হ'বই যদি আপুনি ভাল ডাঙৰ কাম কৰিছে তেতিয়াতো তেনেহ'লে কথাই নাই তেতিয়াহ'লে আপুনিতো বহুত আগুৱাই যাব পাৰিব নিজৰ যি মনৰ আশা আছে সকলো আপুনি সকলো মনৰ ইচ্ছা আশা পূৰণ কৰিব পাৰিব আৰু সৰু কৰ্ম কৰা ব্যক্তিসকলৰ বিষয়ে মই অলপমান কওঁ যদি আপুনি সৰু কৰ্ম কৰিও যদি ডাঙৰ মানুহ হ'ব খুজিছে তেতিয়াহ'লে আপুনি কৰ্মটো ভালদৰে কৰি যাই থাকিব লাগিব মানে এনেকুৱা হ'ব লাগিব যে মই এদিন নহয় এদিন ডাঙৰ মানুহ হ'মেই আৰু মোৰ এইটো বিজনেছেই বা মোৰ এইটো ভাল কৰ্মই মোক এদিন নহয় এদিন সফলতা লাভ কৰিবই এদিন নহয় এদিন মোক আগুৱাই নিবই সেইটো কথা যদি আপুনি মাথাত সুমুৱাই লয় নিজৰ কৰ্মটো কষ্ট যিয়েই নহওঁক যেনেকুৱাই কৰ্ম নহওঁক আপুনি যদি কষ্ট কৰি যাই থাকে তেতিয়াহ'লে এদিন নহয় এদিন আপুনি ভাল ফল লাভ কৰিবই এইটো এটা সত্য কথা কিন্তু বহুত মানুহে আপোনাক বাধা দিব বা এনেকুৱা কৰক হেনেকুৱা কৰক তেতিয়াহ'লেহে ভাল হ'ব কিন্তু যদি আপুনি নিজৰ ইচ্ছাত বা নিজৰ মনত দি লোৱা যে মোৰ এইটো কৰ্মই মোক সফল কৰিবই তেতিয়াহ'লে আপোনাক কোনো ৰাখিব নোৱাৰে যে মই এদিন ডাঙৰ মানুহ হ'ব নোৱাৰিম মানুহে বহুত কয় যে এনেকুৱা কৰিলে হেনেকুৱা হয় হেনেকুৱা কৰিলে এনেকুৱা হ'ব মানুহে বহুত বাধা দিয়ে আজিকালি মানুহে বহুত বাধা দিয়ে আৰু মই জীৱনত এটা কথা ক'ব খুজোঁ যে কৰ্মকলৈ মানুহৰ লগত কম্পেয়াৰ নকৰিব কাৰণ কৰ্মই মানুহক ধনীও কৰিব পাৰে আৰু কৰ্মই মানুহক দুখীয়াও কৰিব পাৰে সেই হিচাপত কৰ্মৰ কিছুমান ভাগ আছে ধৰি লওঁক ভাল কৰ্ম কৰিলে ভাল ফল ভাগ কৰিব লাভ কৰিব বেয়া কৰ্ম কৰিলে বেয়া ফলাফল লাভ কৰিব কিন্তু আজিকালি মানুহবোৰে বেছিভাগ মানুহে বেয়া কৰ্ম কৰিয়ে ভাল পায় সেইকাৰণে মানুহবোৰ আজিকালি এনেকুৱা হৈ গৈছে যে এটা মানুহক কাটি কাটি বা হাই কাজিয়া এইবোৰ আমাৰ পৃথিৱীত বহুত বৃদ্ধি পাই গৈছে সেইকাৰণে আমাৰ পৃথিৱীখন লাহে লাহে ডেমেজ হ'বলৈ ধৰিছে মানুহৰ মনবোৰ ছেইঞ্জ হৈছে মানুহৰ কাম কাজ ছেইঞ্জ হৈছে মানুহৰ মুখৰ কথা ছেইঞ্জ হৈছে মানুহৰ ৰূপ ছেইঞ্জ হৈছে মানুহৰ কাপোৰ ছেইঞ্জ হৈছে আগৰ কথা ক'বলৈ গ'লে আগৰ আগৰ মানুহে কি ধুনীয়া খাদ্য খাইছিল কি ধুনীয়া কাপ ড্ৰেছ ড্ৰেছ কাপোৰ পিন্ধিছিল আজিকালি কি চাবা কিমান চুটি চুটি কাপোৰ ওলাইছে সেইবোৰ ছোৱালীবোৰে পৰিধান কৰে আৰু ল'ৰাবোৰে কি প্ৰিণ্টেড চোলা পিন্ধে লেবেল মাৰি ফুৰে কিন্তু যেতিয়া বিছ পঁচিছ বছৰ হোৱা যায় তেতিয়া মানুহ এটাই লক্ষ্য কৰে যে এতিয়া মই কৰ্ম কৰিব লাগিব তেতিয়া মনত আহে যে কৰ্ম কৰিব লাগিব কৰ্ম নকৰিলে কোনোধৰণৰ একো লাভ নাই কাৰণ কৰ্ম কৰিলেহে চব বস্তু পোৱা যায় কৰ্ম নকৰিলে আপুনি কি পাব একো নাপায় আপুনি গোল্লাটো পাব কাৰণ কৰ্ম নকৰিলে আপুনিতো পইচা নাপায় পইচা নহ'লেতো আপুনি একো কিনিব নোৱাৰে বা একো খাব নোৱাৰে সেইকাৰণে জীৱনত যেয়ে দুৰ্গতি নহওঁক কিয় আপুনি কৰ্ম কৰি যাওঁক কৰ্ম কৰিলেহে জীৱনত সফল লাভ কৰিব পাৰিব সফলতা লাভ কৰিব পাৰিব সেইকাৰণে কৰ্মটো কৰিব লাগে আৰু সদায় নিজৰ কৰ্মত ভালদৰে মন দি মন দি কামবোৰ কৰিব লাগে আৰু সদায় নিজৰ মাক শ্ৰাদ্ধ কৰিব লাগে নিজৰ মাক সন্মান কৰিব লাগে মায়ে যি কয় শুনিব লাগে ডাঙৰৰ কথা শুনিব লাগে ডাঙৰৰ কথা শুনি ডাঙৰে যি কৰিব দিয়ে সেইটো কৰিব লাগে কাৰণ নিজৰ মা আৰু ডাঙৰ মানুহে বা ভাল ব্যক্তি এগৰাকীয়ে বা নিজৰ মা বুলিয়ে ক'লো মই নিজৰ মায়ে নিজৰ ল'ৰাক কোনোদিনেও বেয়া পৰামৰ্শ নিদিয়ে সেইকাৰণে আপুনি নিজৰ মাৰ কথা শুনি যাওঁক আৰু ভাল কৰ্ম কৰি যাওঁক ভাল কৰ্ম কৰিলেহে ভাল ফল লাভ কৰিব নহ'লে জীৱনটো জীৱনটোত কি কৰিলোঁ আপুনি গমেই নাপাব যিহেতু কৰ্মৰ কথা কৈছোঁ মই তাৰ বিষয়ে আৰু অলপমান কওঁ মই কৰ্ম যিহেতু মোৰ মূল্য মূল্যৱান বস্তু কাৰণ কৰ্মই সকলো দিয়ে সেইকাৰণে মোৰ হিচাপত কৰ্মটোৱে হৈছে মোৰ কাৰণে মূল্যৱান বস্তু কাৰণ জীৱনত যদি ভাল কাম কৰিবলৈ যোৱা বা দোকানত যদি যোৱা মই দোকানৰ কথাই ক'লোঁ তুমি যদি কোনোবা এখনত দোকানত যোৱা আগতে কি লাগে টকাটো লাগে পইচা পইচা নহ'লে একো পোৱা নাযায় পইচা ক'ৰপৰা আহে পইচা কৰ্ম কৰিলেহে পইচা পাব কৰ্ম নকৰিলেতো পইচা নাপায় সেইকাৰণে মই ভাবোঁ যে মোৰ মনত কৰ্মটো হৈছে মোৰ মনত এটা মূল্যৱান বস্তু মই কৰ্মটোক মূল্য বুলি ভাবোঁ কৰ্মই চব দিয়ে কৰ্মই মানুহক ধনী কৰে কৰ্মই মানুহক ভাল দেহা কৰে ভাল কাপোৰ পৰিধান কৰাব পাৰে ভাল মোবাইল হওঁক বা ঘৰ বনাব পাৰে পইচাৰে কৰ্মই যদি মানুহক পইচা দিয়ে পইচাৰে মানুহে চব কৰিব পাৰে জীৱনত যি কৰিব ইচ্ছা মনৰ যিমান আশা আছে বা হেঁপাহ আছে সকলো কৰিব পাৰে কৰ্মৰ দ্বাৰা কিন্তু আপুনি যিটো কৰ্ম কৰিছে সেই কৰ্মটোত ভালদৰে মন দি কৰিলে এদিন নহয় এদিন সফলতা লাভ কৰিবই সেইকাৰণে আপুনি যি কৰ্মই কৰি কৰিছে বা কৰা নাই যদি কৰিম বুলি ভাবি আছে আপুনি সেই কৰ্ম কৰক কৰিলেহে আপুনি একদিন সফল লাভ কৰিব আৰু যি কৰ্ম কৰিব বিচাৰি আছে আপোনালোকে সেই কৰ্মটো তাৰাতাৰি কৰক কাৰণ সময় আপোনাৰ কোনোদিন ৰৈ নাথাকে সময়টো পাৰ হৈ যাবই কিন্তু আপুনি পিছ পিছপৰি যাব বয়স বাগৰি থাকিব বাগৰি থাকিব যদি আপুনি ঘৰতে বহি থাকে তেতিয়াহ'লে আপোনাৰ কি লাভ হ'ব একো লাভেই নহয় সেইকাৰণে আপুনি মনত যি খেলাইছে বা মই এইটো কৰ্ম কৰিলে এনেকুৱা কৰিলে মোৰ লাভ হ'ব বা মোৰ এনেকুৱা হ'ব সেনেকুৱা হ'ব সেইকাৰণে আপুনি জীৱনত যি কৰিব বিচাৰিছে যি কৰ্ম কৰিব বিচাৰিছে সেই কৰ্মই কৰক কিন্তু ভালকৈ মন দি কৰক যিহেতু কৰ্ম নহ'লে জীৱনত একোৱেই নাই কাৰণ কৰ্ম কৰিলেহে পইচা পায় পইচা নহ'লে জীৱনত একোৱেই নাই সেইটো কথা আপুনি মন কৰিব পইচাই মানুহক সকলো দিয়ে যিটো পৃথিৱীত বৰ্তমান যিটো চলি আছে সেইটো হৈছে এটা বহুত ডাঙৰ আমাৰ যিহেতু কলিৰ যুগ চলি আছে সেই এই কলিৰ যুগত টকা নহ'লে একো কৰিব নোৱাৰি টকা পইচা নহ'লে একোৱে কৰিব নোৱাৰে আপুনি টকা পইচা নাই মানে আপুনি দুখীয়া সেইকাৰণে আপুনি নিজক দুখীয়া বুলি নাভাবি যি পইচা আছে সেই পইচাৰে আপুনি কিবা এটা বিজনেছ বা ব্যৱসায় এটা আৰম্ভ কৰক সেই ব্যৱসায়টো আৰম্ভ কৰি আপুনি যেই টকাই ইনকাম নকৰক কিয় যেই টকাই নাপাওঁক কিয় আপুনি সেই টকাৰে আৰু এটা ভাল কৰ্ম কৰক ভাল বিজনেছ কৰক ব্যৱসায় কৰক এদিন নহয় এদিন আপোনাৰ বিজনেছ চাক্সেছফুল হ'বই আপোনাৰ বিজনেছ ভাল হ'বই এদিন নহয় এদিন আৰু সেইদিনা আপুনি নিজকে গৌৰৱ অনুভৱ কৰিব কাৰণ মানুহে যেতিয়া কৰ্ম কৰি পইচা পায় তেতিয়া বহুত ভাল লাগে আৰু যেতিয়া কৰ্ম কৰি পইচা নাপায় তেতিয়াতো মানুহৰ মনটো ভাল নালাগে কাৰণ আপুনি ভাল কৰ্ম কৰিলেহে ভাল পইচা পাব পইচা পাব যদি আপুনি বেয়া কৰ্ম কৰিছে তেতিয়াহ'লে আপোনাক কোনে পইচা দিব যদি আপুনি মন কামটো মন দি কৰাই নাই আপুনি এটা এটা ভাল কামত গৈছে বা আপুনি কোম্পানি এটাত গৈছে তাত যদি আপুনি এনে পালা মাৰিকেনে কাম কৰি আছে তেতিয়াহ'লে আপোনাক কোনোবাই পইচা দিব নেকি পইচাতো নিদিয়ে আপুনি সেইকাৰণে ভালদৰে মন দি কাম কৰক এদিন নহয় এদিন সফল হ'বই সেইকাৰণে জীৱনত যদি কিবা কৰিব বিচাৰিছা আটাইত সকলোতকৈ এটা মনত ভাবিবা যে কৰ্ম কৰিব লাগিব কৰ্ম কৰিলেহে এজন পুৰুষ পুৰুষ বুলি কয় কাৰণ কৰ্ম নকৰিলে সেইজন পুৰুষ হ'বই নোৱাৰে কাৰণ দেউতাৰ টকাৰে কিমানদিন চলিবি দেউতাৰ যোনদিনা টকা নোহোৱা হৈ যাব সেইদিনাতো তুমি নিজে কাম কৰিব লাগিব এতিয়া তুমি দেউতাৰ টকাৰে চলি আছা কিন্তু এদিন নহয় এদিন তুমি যেতিয়া দেউতাৰ পইচা নোহোৱা হ'ব তেতিয়া তুমি নিজে কাম কৰিব লাগিব তোমাক দেউতাই নিজে ক'ব তোমাক মায়ে নিজে ক'ব যে তুমি কাম কৰা অমুকত যোৱা তমুকত যোৱা তেতিয়াহে পইচা পাবা নহ'লে তুমি বিয়া পাতি কেনেকৈ নিজৰ ৱাইফটোক পোহপালন কৰিবা নিজৰ স্বামীক মই স্বামী বুলিয়ে ক'লোঁ পোহপালন কৰিবা সেইকাৰণে ভালদৰে কৰ্ম কৰি যওঁক আৰু মই ভাবোঁ যে মোৰ হিচাপত কৰ্মটো হৈছে মূল্যৱান বস্তু কাৰণ কৰ্মই মানুহক পইচা দিয়ে আৰু পইচাৰে সকলো বস্তু কিনিব পাৰি